আমি ৰে ৰাতিপুৱা ৰেডিঅ' শুনো ৰেডিঅ'টো পোন্ধৰ বছৰমান হ'লেই নেকি তাৰপাছত ৰাতিপুৱাই বন্দনা শুনো চাৰে আঠটাত গীতিমালিকা দিছিল গীতিমালিকা শুনো চাৰে বাৰটাত কল্পতৰু দিয়ে এইগিলাখন শুনো তাৰপাছত কিছুমান গাঁৱে গাঁৱে অনুষ্ঠান আছে সেইগিলাখন শুনো সেইগিলা শুনি খুব ভাল পাওঁ আৰু ৰবিবাৰটো নাটকেই দিয়ে সোমবাৰে আৰু বৃহস্পতিবাৰেও দিয়ে সেইবিলাক প্ৰগ্ৰেম আমি শুনি পেলাই খুব ভাল পাওঁ বিশেষকৈ গানত বেছি আৰু আৰু